সাধাৰণতে আমাৰ গাঁওসমূহত নৃত্যশিল্পীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মানে বহুতো বিভিন্ন ধৰণৰ পৰে মানে আধুনিকতাৰ ফলত আমাৰ গাঁওসমূহৰ মানুহবোৰ চহা তথা কৃষক কৰ্মী হয় সেয়েহে মানে গাঁও গাঁৱৰ মানুহসকলে নৃত্যত গুৰুত্বপূৰ্ণ বুলি ভাবে কিন্তু তাতকৈ মানে নগৰীয়া অঞ্চলত বহুতো গুৰুত্বপূৰ্ণ বুলি ভাৱে কাৰণ গাঁও অঞ্চলত মানুহে নৃত্য কৰোঁতে মানে অৰ্থ ব্যয় কৰিব নোৱাৰে মানে কিছু পৰিমাণে পাৰে তথাপিও মানে মানে অধিক খৰচ কৰিবলৈ ব্যৰ্থ হয় সেইসমূহত মানে নগৰত তাত তাতোতকৈ নগৰ অঞ্চলত মানুহে মানে চাকৰি চাকৰি কৰি নিৰ্দিষ্ট ব্যৱসায় কৰি তেওঁলোকে অৰ্থ উপাৰ্জন কৰিব পাৰে সেই অৰ্থ উপাৰ্জন কৰি মানে নগৰীয়া মানুহসকলে নৃত্যশিল্পটো মানে ভালদৰে শিকিব পাৰে আৰু অধিক কৰ্মদক্ষতাৰে কৰিব পাৰে ফলত গাঁও অঞ্চলত মানে সেইটো প্ৰভাৱ গাঁও অঞ্চলত মানে গাঁও অঞ্চলৰ মানুহে যদি নগৰ অঞ্চলৰ মানে নৃত্যশিল্পী শিল্প কৰিবলৈ যায় তথা নৃত্যশিল্পৰ প্ৰশিক্ষণ ল'ব যায় তেওঁ মানে তেনেকুৱা তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হয় তথা নগৰীয়া অঞ্চলৰ মানুহবোৰেও গাঁৱৰ মানুহৰ লগত মানে ভালদৰে মিলা মিছা কৰিব নোৱাৰে তেওঁলোকৰ মাজত এটা ভেদ ভাৱ সৃষ্টি হয় সেই ভেদ ভাৱ সৃষ্টি হোৱাৰ ফলত গাঁৱৰ মানুহে কিছু অসুবিধাৰ সৃষ্টি কৰে আৰু তেওঁলোকে নৃত্যশিল্প কৰাত বা সেই প্ৰশিক্ষণ লোৱাত কিছুমান অসুবিধাৰ সৃষ্টি হয় ঠিক সেইবোৰৰ কাৰণে মানুহে মানে বৰ্তমান সেই প্ৰত্যাহ্বানসমূহ আঁতৰাবৰ কাৰণে বহুতো চেষ্টা কৰিব লাগে মানে তেওঁলোকৰ প্ৰতিভাৰ বিকাশৰ দিশত সম্পূৰ্ণ সা সুবিধা প্ৰশিক্ষণ আদি উপযুক্ত ধৰণে পাইছে বুলি মই নকৰোঁ নকওঁ কাৰণ আমাৰ গাঁও অঞ্চলত মানে বহুতো ধৰণৰ সুবিধা মানে বৰ্তমানলৈকে ইয়াত পোৱা নাই সেই অসুবিধাসমূহৰ কাৰণে গাঁও অঞ্চলৰ মানুহে কিছুমান মানে যেনেকুৱা ধৰণৰ কুসংস্কাৰ তেনেকুৱা ধৰণৰ মানে এটা মনত কুসংস্কাৰ আদি তেনেকুৱা ধৰণৰ মনত লৈ আছে সেইবোৰ ফলত গাঁৱৰ মানুহে উন্নত কৰিব পৰা নাই আৰু উপযুক্তভাৱে প্ৰশিক্ষণ পাবলৈ তেওঁলোকে যাব বিচাৰে কিন্তু নগৰীয়া মানুহৰ লগত তেওঁলোকৰ মানে ভালদৰে মিলা মিছা কৰিব নোৱাৰে তেওঁলোকৰ এটা যোনটো গাঁৱৰ চহা জীৱন সেই চহা জীৱনটো মানে উন্নত নগৰীকৰণৰ নগৰৰ ফলত মানে নগৰীকৰণৰ কাৰণে তেওঁলোকে অলপ অসুবিধাৰ সৃষ্টি কৰিছে